অঁ শুনি আছোঁ কওক আমাৰ হেৰি আপোনাৰ নলবাৰী জিলাৰ বুঢ়াদিয়াৰ ওচৰতে বুঢ়া বুঢ়াদিয়াৰ পৰা নৰ্থত দুই কিলোমিটাৰমান হ'ব অঁ হয় আপোনাৰ আমাৰ সকলো ধৰণৰ ৰূম আছে আমাৰ তাত এচিও পাব আপুনি নন এচিও পাব তাৰ পিছত ছিংগল ৰূমো পাব টু ছিটাৰ ৰূমো পাব আৰু তাতকে যদি আপোনালোকক বেছি মানুহ থকা লাগে তেনেহ'লে তেনেকুৱা ধৰণৰ ৰূমো পাব আপোনাক কেনেকুৱা ধৰণৰ লাগিব আচ্ছা আচ্ছা আচ্ছা আপোনাক কেইজন মানুহৰ কাৰণে লাগে ঠিক আছে কিমানমান ৰেঞ্জৰ হ'ব এ চি লাগিবনে আপোনাক ন'ন এ চি ৰূম লাগিব ঠিক আছে সাতটা মানুহৰ ভিতৰত ন ঠিক আছে আপোনালোকৰ তেনেহ'লে টু ছিটাৰৰ ৰূম এটা বুক কৰি দিওঁ অঁ আৰু আৰু খোৱা লোৱাটো আপোনালোকৰ এক্সট্ৰা হ'ব খোৱা লোৱাটো ৰূম ভাড়াৰ পৰা এক্সট্ৰা হ'ব খোৱা লোৱাটো পৰিৱেশটো আপোনালোকে ভালেই পাব অঁ আপোনালোকে কিন্তু হেৰি যেতিয়া আহিব ৰূম লবৰ কাৰণে তেতিয়া কিন্তু আপোনালোকৰ আই ডি প্ৰুফ লাগিব ভোটাৰ কাৰ্ড বা পেন কাৰ্ড তেনেকুৱা কিবা ধৰণৰ লাগিব বাকী আপোনালোকৰ পৰিৱেশটো ভালেই পাব ইয়াতে নৈৰ পৰা ওচৰতে হ'ব যিহেতু আপোনালোকে ন'ন এ চি ৰূম বিচাৰিছে বেছি গৰমো নাপাব আৰু বাকী ঠিক আছে হ'ব